শিক্ষা জীৱনৰ ক্ষেত্ৰত ক'ব গ'লে বহুত বান্ধৱী বন্ধু বান্ধৱ লগ পাইছোঁ আৰু এনেকা বহুত বহুত বান্ধৱ বন্ধু বা বান্ধৱৰ কথা ক'ব গ'লে বিশেষকে মই যেতিয়া সৰুৰ পৰাই লগ পালেঁও আমাৰ গাঁৱৰ ল'ৰাখিনি পোৱা ছোৱালীখিনি এইখিনি কথাই মই বিশেষকে ক'ব বিচাৰিম বাকী কলেজীয়া জীৱনৰ আছে হাই ছেকেণ্ডাৰী লেভেল বা হাইস্কুল লেভেল এনেকা জীৱনৰ বহুত বন্ধু বান্ধৱী আছে আৰু বন্ধু বান্ধৱী বুলি ক'লে এটা জীৱনৰ বেলেগ এটা দিশ বন্ধু বান্ধৱী অবিহনে নো এটা কিবা নহয় বুলিয়ে মই ক'ব পাৰোঁ এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ বন্ধু বান্ধৱী আমাক উৎসাহ দিব পাৰে আৰু বন্ধু বান্ধৱী আমাক বেয়া ৰাস্তাও দেখুৱাব পাৰে তাৰে ভিতৰত নিজৰ কথা কোনটো বাছি লয় এতিয়া মানে কথা হ'ল মোৰ যিখিনি বন্ধু বান্ধৱী এতিয়া উল্লেখযোগ্য উল্লেখযোগ্য মানে এনেকুৱা উল্লেযোগ্য যে যিখিনি আমি সৰুৰ পৰাই লগ পাইছোঁ বা যিখিনি আমি সৰুৰ পৰাই খেলা ধূলা কৰি ডাঙৰ দীঘল হৈছোঁ তেতিয়া এতিয়ালৈকে বুলি ক'ব গ'লে আমি সেইখিনি বন্ধু বান্ধৱীৰ লগতে আছোঁ বা কিছুমানে কৰ্মসূত্ৰ বেলেগত আছে বহুত বিভিন্ন ঠাইত আছে কেতিয়াবা কল কলবাৰ্তা হয় বহুত ভাল লাগে আৰু মানে যেতিয়া ধৰক লগ পাওঁ পূজাত তিথিত বা এনেকা বিহু চিহুত যেতিয়া আহে ঘৰলৈ বা তেতিয়া কৰ্মসূত্ৰে যেতিয়া ধৰক ব্যস্ত বাৰু এতিয়া এতিয়া জীৱনত চবেই ব্যস্ত এতিয়া মোৰ ধৰক থাৰ্টি টু ইয়েৰ্ছ আৰু এই সকলোৱে ধৰক নিজৰ নিজৰ এতিয়া নিজৰ নিজৰ নিজৰ দিশত ব্যস্ত যেতিয়া তেওঁলোকে আহিলে লগ পাওঁ বহুত বিভিন্ন ধৰণৰ আমাৰ সৰুকালৰ ধেমালি সৰু কালৰ খেল ধেমালিৰ বিষয়ে বা সেনেকা আৰু মানে যিমানখিনি আমি সেই আৰু কৰিছিলোঁ সেয়াৰ বিষয়ে আমাৰ ওলাই বহুত ভাল লাগে আৰু মানে সেনেকুৱা দিন সোণালী দিন আমাৰ পাবলৈ বৰ্তমান আৰু মানে চবেই কৰ্মসূত্ৰত ব্যস্ত লগতে আৰু এতিয়া মোবাইলত ব্যস্ত সেনেকুৱা দিন আমাৰ পাবলৈ এতিয়া আৰু মানে ভাবিলেই দুখ লাগে কথাটো সেয়াই আৰু মানে বিশেষ আৰু কি কম বন্ধু বান্ধৱীৰ বিষয়ে কলেজীয়া লাইফৰ বন্ধু বান্ধৱী আছে কলেজীয়া লাইফৰ বন্ধু বান্ধৱ বিষয়ে অকণমান কৈ দিছোঁ কলেজীয়া লাইফত যেতিয়া গ'লোঁ যেতিয়া যোৱাৰ পাছত মানে মই পঢ়িছিলোঁ আঞ্চলিক মহাবিদ্যালয় মহাবিদ্যালয়ত যেতিয়া পঢ়িলোঁ তেতিয়া তাত মানে বহুত ধৰণৰ বন্ধু বান্ধৱী লগ পালোঁ এতিয়াও কিছুমান জড়িত আছে আৰু কিছুমান হয়তো দেখিলে চিনি পাওঁ নামবিলাক পাহৰি গৈছোঁ আৰু এতিয়া ধৰক কিনো ক'ম কলেজীয়া বিষয়ে কলেজীয়া বিষয়ত যিখিনি লগ পালোঁ মানে সঁচাকে মানে জীৱনৰ দায়িত্ব আহি পোৱাৰ নিচিনা সেই বন্ধু বান্ধৱীখিনিৰ লগত লগ হৈকেনে যিটো ডিছকাছন আমাৰ হৈছিলে সেনেকুৱা হয়তো আজিকালিৰ যুগত দেখিবলৈ বা এতিয়া বৰ্তমান সেইটো বস্তু দেখিবলৈ পোৱাই নাযায় এতিয়া দেখিবা ল'ৰা ছোৱালী ক'ৰবাত পাৰ্কত বা কিবাখনত ঘূৰি আছিলে কিন্তু আমি তেতিয়া দিনত আমি কি কৰিছিলোঁ আমি বহি কেনে ধুনীয়াকে ঠাণ্ডা দিনত ৰ'দত হওক বা গৰম দিনত গছৰ তলত হওক বঢ়িয়াকে বহি গৈছিলোঁ ল'ৰা হওক ছোৱালী গোটেইখিনি একেলগ হৈ কেনে দহ বাৰজন ল'ৰা ছোৱালী শুনে আৰু মানে ধেমালিৰ কথা ওলায় ক্লাছত ডিছকাচন হয় এনেকুৱা উল্লেখজনীয় বন্ধু বান্ধৱী পাবলৈ মোৰ ভাগ্য আৰু মানে দ এনেকুৱা বিশেষ একো নকওঁ এইখিনি আৰু মানে